হেল্ল' অঁ ড্ৰাইভাৰ অনিল হয়নে অঁ মই যোৰহাটৰ পৰা কৈছিলোঁ ব্যস্ত আছে নেকি বাৰু আপুনি এতিয়া অঁ মই মানে আপোনাৰ গাড়ীখন বুকিং কৰিম বুলি ফোন কৰিলোঁ কাইলৈ আপুনি ভাড়া এটা মাৰিব পাৰিব নেকি অঁ পাৰিব ন অঁ মোৰ মা দেউতাহঁত কাইলৈ আমাৰ ঘৰলৈ আহিব আপুনি তেখেতসকলক ইয়ালৈ লৈ আহিব লাগিছিল অঁ ধেমাজিৰ পৰা আহিব অঁ আপুনি পাৰিব ন অঁ চাৰি পাঁচজনমান আহিব অঁ দেউতাৰ নম্বৰটো লৈ লওক তেন্তে আপুনি কণ্টেক্টটো কৰি ল'ব অহা আপুনি যোৱাৰ সময়ত তেতিয়া সিহঁতে ওলাই থাকিব পাৰিব অঁ ফোন নম্বৰটো লৈ লওকচোন অঁ ডাবল নাইন অঁ ফাইভ ছিক্স জিৰ' ওৱান থ্ৰী ফাইভ থ্ৰী জিৰ' অঁ নম্বৰটো লৈ লওক আপুনি ফোন এটা কৰি ল'ব অঁ অঁ পইচাটো কথা কওকচোন অঁ পইচা অঁ পইচা পাঁচ হেজাৰ নালাগে অকণমান কমাই ল'ব অঁ চাৰি হাজাৰমান ল'ব অঁ পইচাটো কথা পাতিম বাৰু পিছত আপুনি কিন্তু নটামান বজাতে ওলাই যাব তেতিয়া নটামান বজাত গ'লে ৰাস্তাটো দূৰ যে সোনকালে গৈ সোনকালে তেতিয়া পাই পিনে ইয়াত পাবহি পাৰিব অঁ ৰাস্তাটো কাৰণে দেউতালৈ ফোন এটা কৰি ল'ব অঁ হ'ব ৰাখিছোঁ তেন্তে এতিয়া অঁ ঠিক আছে